এই আছোঁ দ ভালেই আছোঁ তোৰ খবৰ কেনে আছোঁ আছোঁ বৰ্তমান ক'ত থাকা মই বৰ্তমান ডিব্ৰুগড়ত আছোঁ কিবা কৰি আছ ন কি গুৱাহাটীত অঁ প্ৰাইভেট অঁ অঁ মই সেই একে প্ৰাইভেট কোম্পানী এটাত সোমাইছোঁ তাতেই আছোঁ আজি তিন বছৰ হ'ল চেলাৰী ঠিক থাকে বৰ্তমান বেয়া নহয় তোৰ কেই বছৰ হ'ল তোৰ কেইবছৰ হ'ল গুৱাহাটীত থাকা কি বা কচোন অঁ অঁ অঁ অঁ গম পাইছোঁ কৈছে কৈছে

অঁ তই আহিবি যাম দেই কাৰণ ইমান বছৰ পিছত একলগ হ'ম গোটেইবিলাক লগ

তাকেতো লগ হ'ব লাগব তেখেনে ভাল লাগব পুৰণা কথাবিলাক মনত পৰিব তেখেনে

তাকেতো এই তাকে এই হৃদয় আৰু আছে নে নাই অঁ আৰু দীপজ্যোতি কণ্টেক্টত আছেনে নাই তোৰ অঁ অঁ ঠিকে আছে দিয়ক মই যাম ভাল লাগব না তাকেই লগবিলাক হ'ল আৰু নতুন কৰি লগ হ'ব পাইছোঁ ভালেই লাগব দিনটো অঁ এৰে কি কয় অঁ এই হেইৰি কি কয় পৰুণ ছাৰটো ৰিটায়াৰ হ'লা আছে গম পাইছে নে কিবা তাকে এ পুৰণা মাষ্টৰ মাষ্টৰনিকিটা লগ পালেও কথা নাছিল ভাল লাগলা হয় আৰু আৰু এই আপিকিটাক ফোন কৰছিলি না অঁ

আছে আছে অঁ অঁ আছে আছে তাকেতো তাকেই আৰু কি কয় আপি চবকেইটাকে ফোন কৰছিলি অঁ এই যে এই হ'লেও লগ পাম ন তথা আকৌ জেউতিক ফোন কৰছিল না হয় যাবি তাকেতো আৰু বাকী বাকী খা খবৰ কেনে মোৰ তাৰমানে আপি নাম্বাৰ নতুন মোবাইল এটা ল'লোঁ এই সেইকাৰণে নাম্বাৰবিলাক নোহোৱা হৈ গৈছে নাই নাই নতুন মোবাইল এটা ল'লোঁ সেইকাৰণে নতুন মোবাইল এটা ললো তাৰ মানে সেইকাৰণে নাম্বাৰবিলাক নোহোৱা হৈগেল মই সেই চেমচাঙৰ ল'লোঁ এছ টুৱেণ্টি থ্ৰী দে দিম দে একেবাৰে অঁ দিম দিম

অঁ এই এটা কাম কৰিম দেই ত'ৰ মোৰ ঘৰ মোৰ ঘৰটোৰ আগতে ত'ৰ মই ইয়াৰ পৰা হ'লি যাম তাৰে পৰা একেলগে লৈ যাম একেলগে দুটাই যাম এখন গাড়ীতে হয় আৰু বেলেগ নিবা নালগে বেলেগ বেলেগ কৰি নাযাওঁ অঁ একেলগে যাম

অঁ অঁ অঁ অঁ তাকেই আৰু কি কয় এই আমাৰ লগ নাছে ইন্দ্ৰ সেই ইন্দ্ৰ সেই দিবা লাগব কালি অলপ জক'বা লাগব সেইদিনাৰ দিনত মাৰে না তাক লাগিব অঁ তাকেতো

অঁ অঁ অঁ

এই গামছা নিম দেই অঁ অঁ এই মোৰ এখন চিনাকী দোকান আছে তাহাৰ পৰা দিম তাহাৰ পৰা দিম দে অঁ তাহাৰ পৰাই দিম আৰু বাকী লগ কেইটাকো ক'ব লাগিব

এথেন নতুন কৰি কেইটা বা সোমাইছে আগতেতো আমি থাকোতে এটা কেইটা হৈছে

ভাল লাগব তাকেতো ইমান বছৰ মূৰত যিহেতু কিবা নয় কিবা এটা কাম কৰি আছোঁ সেইখনৰ পৰা উলাই যায়

অঁ দিবা লগত

অঁ অঁ তাৰপিছত আৰু সবে নিজৰ নিজৰ কামত গুচি যাব অঁ চবে চবে আহিব না ন গম পাইছ ফোন কৰছা অঁ এনেক কাই নাহু নাহুহেন কৰি আছে অক কোনে কোনবাই নাযাব বুলি কৈ আছে নকি বা যাবা নৰিম দে এনকে কাবাই কৈছে নাগাই অঁ অঁ হয় নেকি অঁ অঁ এই গোটেই আমাৰ লগ গোটেইকেইটেই কাম কৰি থাকা নাই চবেই কিবা নাই কিবা এটা কাম কৰি অঁ তাকে ভালহে লাগব সিদিনা দিনটো অঁ এ অঁ আৰু কৰো নাই হয় নেকি কি কৰি গুৱাহাটীত কাম কৰি আছে নে কি সিও অঁ হয় নেকি হয় ন

অঁ অঁ সিয় আহিব দেই হ'লে ভালেই লাগব অঁ অঁ অঁ অঁ আৰু আৰু এটা আমাৰ হেমাংগ সি

একেলগে তাৰমানে বাজাব লাগব একেলগে তাক জকাব লাগব

সেই সব লগবিলাক আৰু লগ হৈ যায় এথেন মোৰে নাম্বাৰ মোবাইল নাম্বাৰ কাৰৰ লগ কোনো নাম্বাৰাৰে নাই একালে ত'তটো আছে ততটোও মই দেউতাৰ বৰ পালোঁ এেন সীটনা লগ পালি গোইকেইটটা নাম্বাৰকেইটা ল'ব পাৰিম আৰু কণ্টেক্ত থাকবোৱা ভাল কথা বাতৰা হৈ থাকব মাজে মাজে তাকেত

তাকেতো ভালেই হ'ব ভাল ভাল এইটো চিন্তা কৰছ কিন্তু

অঁ ভাল লাগছে মোৰো ভাল লাগছে

এতিয়া ভাল এটা সুযোগ দিলা অঁ এই খাৱা কি খাৱা দিব গম পাইছনে ন ভাত খুৱাব

অঁ অঁ ঠিকে আছে মোক সেই গ্ৰুপটোত এড কৰি দিবিচোন মই তাৰমানে নতুন কৰি কিনছোঁহে না মোবাইলটো বহুতদিন আগতে খুলছে ন সেইটো মোক লিংকটো দিলেই হ'ব দে অঁ তাকেই আৰু এটা এটা গ্ৰুপ খুলি থৈ দিম হোৱাটছআপত গোইকেইটা পুৰণা লগকেইটাৰে মানে চিংগল চিংগল মেছেজ দিবা নেকি এটা মেছেজ দিলেই অঁ আৰু মাঘৰ বিহুত আহা নে নহা চবেই ঘৰত তই আহা নে তইতো আহে নাই মাঘৰ বিহুত অঁ এটা এইবাৰপৰ এটা এটা আলোচনা কৰিম যে মাঘৰ বিহুত যিহেতু প্ৰত্যেকেই ঘৰত আহে মাঘৰ বিহুত এলি গটেইকেইটাই এটা এটা খানা খাম ত' ভাল হ'ব তাকে অঁ যিমান ডাঙাৰ কাম কৰি কিয় অঁ ইতেই চাম ছাৰ ইটোৰ পৰাই চব বস্তুখিনি আৰু লগ হৈ যাব কাৰাবাৰ লগ কিছুমান এৰাই গিছিল যেতিয়া আৰু নতুন কৰি লগ হৈ যাব তাকে অঁ অঁ দিম সেই কামচা কামচাই দিম দে হ'ব অঁ দে লগ পাম দে দে সেইদিনা দিনটোত একেলগে যাম অঁ অঁ দে